হয় মই মোৰ জন্তুবোৰ মই সদায় যত্ন লওঁ তেওঁলোকৰ স্বাস্থ্যৰ বাবে মই সদায় তেওঁলোকক অৰ প্ৰতিপালন কৰোঁ ভাল খাদ্য তেওঁলোকক দিওঁ তেওঁলোকৰ বাবে যি প্ৰয়োজনীয় হয় সেইবোৰ সকলোবোৰ দিয়া হয় আৰু মোৰ মানে সহায় কৰে মোৰ মা দেউতায়ো সহায় কৰে তেওঁলোকেও মই কিছুমান অসুবিধাত তেওঁলোকক কিবা খাদ্যৰ যোগান ধৰিব নোৱাৰিলে তেওঁলোকেও মানে মোক সহায় কৰে খাদ্য যোগান ধৰাত তেওঁলোকেও বিভিন্ন ধৰণৰ অৰ সুবিধা কৰি দিয়ে মানে কিছুমান কেতিয়াবা অসুবিধাত পৰি যাওঁ মই মানে কি কৰিম ক'ত কি কৰিম মানে খাদ্য যোগান ধৰাটো ক কেতিয়াবা না নাটনি হয় তেতিয়া তেওঁলোকেও সেই হেই কাম কৰি দিয়ে তেনেকৈ মোৰকো সহায় কৰি দিয়ে গ মানে জন্তুবোৰ সহায় লোৱা সহায় লোৱাত আৰু মই মোৰ গৰু ছাগলীবোৰ অৰ সদায়ে পৰিষ্কাৰ পৰিচ্ছন্ন পৰিচ্ছন্ন জেগাত ৰাখোঁ তেওঁলোকৰ গোহালি হওক মানে হেৰি কিবা তেওঁলোকৰ যি ঠাইত থাকে সেইবোৰ পকা কৰি মানে দিওঁ তা সদায় যাতে চাফ চিকুণ কৰি ৰাখিব পাৰি পানী চানী দি ভালদৰে ধুই চাফ চিকুণ কৰি মানে থ'ব পাৰি তেনেদৰে সদায় প্ৰতিপালন কৰোঁ মই হয় বাৰু গ গৰু ছাগলীৰ কাৰণে সদায় সুস্থ এখন মানে পৰিষ্কাৰ পৰিচ্ছন্ন যে জেগা লাগে বা জ জীৱ জন্তুৰ কাৰণে যে সেই জীৱ জন্তুবোৰ তেতিয়াহে তেওঁলোকে সুস্থ হৈ থাকিব আৰু মানুহৰো তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি নহয় এনেধৰণে তেওঁলোকক তেওঁলোকৰ তেওঁলোকক সুৰক্ষিত কৰিব লা কৰিবৰ কাৰণে মই বিভিন্ন ধৰণৰ প্ৰদক্ষেপ মানে গ্ৰহণ কৰোঁ যাৰ ফলত যাতে একো বস্তুৰে হানি নহয় জীৱ জন্তুৰো একো হানি নহয় আৰু মানুহৰ ওপৰতো যাতে হেয়া কু প্ৰভাৱ নপৰে এনেধৰণে বিভিন্ন ধৰণে তেওঁলোকক মই সুবিধা প্ৰদান কৰোঁ